কামৰূপ মহানগৰ জিলাত উপলব্ধ মূল স্বাস্থ্যসেৱাসমূহ হ'ল চিকিৎসালয় ক্লিনিক ফাৰ্মাচী কমিউনিটি হেল্থ চেণ্টাৰ ডিছপেনছেৰীবোৰ নাৰ্ছিংহোমবোৰ আৰু এইবোৰ আমাৰ বাবেই সুষম কাৰণ আমি আমাৰ ঘৰৰ আমাৰ অঞ্চলৰপৰা আমি বৰ বেছি আধা ঘণ্টা বা এঘণ্টাৰ ভিতৰতেই সেই অঞ্চলসমূহ পাব পাৰোঁ আৰু কামৰূপ মহানগৰ জিলাৰ আটাইতকৈ ডাঙৰ চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় য'ত সকলো ধৰণৰ ৰোগৰেই চিকিৎসা কৰা হয় আৰু তাত বিভিন্ন ধৰণৰ টেষ্ট বা চিকিৎসা এই সকলোবোৰ বিনামূলীয়াভাৱে কৰা হয় যাৰ ফলত এইবোৰ আমাৰ বাবে অতি সুলভ আৰু চিকিৎসালয়লৈ যোৱা ৰাস্তা ৰাস্তা ঘাটবোৰ সুচল হয় কাৰণ তাত আমি গাড়ী মটৰ অতি শীঘ্ৰে পাওঁ বা বাট পথবোৰৰ অৱস্থা অতি ভাল বাবে আমি সেই মেডিকেলবোৰৰ ওচৰলে আমি শীঘ্ৰে যাব পাৰোঁ ক'ভিড মহামাৰীৰ সময়ত এই চিকিৎসালয়সমূহে খুব ভাল ধৰণে কাম কৰিছিল তেওঁলোকে ঘৰে ঘৰে আহি চেনিটাইজেছন মেডিকেলসমূহৰ কিছুমান কাৰ্যকতাই আহি আমাক সাৱধানবাণী শুনাইছিল বা তাৰপৰা কিছুমান এজেন্সীৰ লগত তেওঁলোকে কান কান্টেক কৰি পিনে আমাৰ এই এলেকাবোৰত চেনিটাইজেছনৰ ব্য়ৱস্থা কৰিছিল বা আমাৰ অঞ্চলত যিবোৰ ক'ভিড আক্ৰান্ত লোক আছিল সেই লোকসকলক তেওঁলোকে আইচ'লেচনত ৰাখি অতি ভাল চিকিৎসা আগবঢ়াইছিল তেওঁলোকৰ ঔষধ পাতি খাদ্য় থকা খোৱা এই সকলোবোৰ সেই সময়ত বিনামূলীয়া আছিল আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলকো তেওঁলোকে বিনামূলীয়াকৈ টেষ্ট কৰিছিল বা তেওঁলোকে টেষ্ট কৰিবৰ বাবে ঘৰলৈ যোৱা দৰকাৰ নাছিল সেই চিকিৎসালয়সমূহৰপৰা কিছুমান গোট আহি পিনে ঘৰতে তেওঁলোকৰ চিকিৎসাবোৰ তেওঁলোকৰ টেষ্টবোৰ ঘৰতেই বিনামূলীয়াভাৱে কৰিছিল আৰু লগতে এই চিকিৎসালয়সমূহে আমাৰ আমি যেতিয়াই বিচাৰোঁ তেতিয়াই তেওঁলোকক আমি উপলব্ধ পাওঁ আমি তেওঁলোকৰপৰা আমাৰ যিকোনো বেমাৰ হ'লে আমি তেওঁলোকৰপৰা অতি ভাল চিকিৎসা আশা কৰিব পাৰোঁ যাৰ ফলত আমি ইয়াৰ বাহিৰত যোৱাৰ দৰকাৰ নাই আমি স্বাস্থ্য়ৰ কাৰণে আমি কামৰূপ মহানগৰ জিলাৰ উপলব্ধ স্বাস্থ্য়লয়ত চিকিৎসালয় হওক বা যি মেডিকেল কলেজবোৰ হওক সেইবোৰৰপৰাই আমি ল'ব পাৰোঁ বা আমাৰ ওচৰৰ যিবোৰ ক্লিনিক বা ফাৰ্মাচী আছে সেইবোৰতো আমাৰ বাবে দৰকাৰী প্ৰায়বোৰ মেডিচিনে আমি পাওঁ তাৰকাৰণে আমি দূৰৰ অঞ্চললৈ বা দূৰৰ মে ফাৰ্মাচী বা ক্লিনিকলৈ যোৱাৰ দৰকাৰ নাই আৰু এই ক্লিনিকবোৰত যিবোৰ ডক্টৰ উপলব্ধ থাকে সেই ডক্টৰবোৰে আমাৰ বেলেগ বেলেগ বিভাগৰ বেলেগ বেলেগ সময়ত সময়ত ভাল ভাল চিকিৎসা আগবঢ়ায় আৰু তাৰ বাবে আমি বহু বেছি এমাউণ্টও পে' কৰিবলগীয়া নহয় অতি কম খৰছতে আৰু অতি সুলভভাৱে আমি তেওঁলোকৰপৰা চিকিৎসা গ্ৰহণ কৰিব পাৰোঁ আৰু যিবোৰ তেওঁৰ তাত ডক্টৰ বা নাৰ্ছ আছে সেইবোৰৰ ব্য়ৱহাৰ পাতি হওক বা তেওঁলোকৰ চিকিৎসাসেৱাই হওক অতি ভাল যাৰ ফলত সেইবোৰ আমাৰ কাৰণে অতি সহজলভ্য় হৈ পৰে আৰু আমাৰ ইয়াতে কমিউনিতি হেল্থ চেণ্টাৰ গুৱাহাটী ৰিফাইনাৰিতে কমিউনিতি হেল্থ চেণ্টাৰ আছে য'ত যিটোৱে ৰিফাইনাৰীৰ ৰিফাইনেৰীৰ এমপ্লয়ীবিলাকক বিনামূলীয়াভাৱে চিকিৎসা সেৱা আগবঢ়ায় আৰু লগতে ইমাৰ্জেন্সী সময়ত আমাৰ ওচৰ পাজৰৰ লোকসকলকো চিকিৎসাসেৱা আগবঢ়ায় আৰু তাত চিকিৎসাসেৱাৰ খৰচ অতি নগণ্য় আৰু এই এই অঞ্চ চিকিৎসালয়খন আমাৰ অঞ্চলৰপৰা খুব বেছি বিছ মিনিটৰ দূৰত্ব